আমাৰ গাঁৱলীয়া অঞ্চলত চবতকৈয়ে কল খেতিটোৱে উপযোগী কল কেইবা জাতৰো আছে আঠিয়া কল চেনী কল কেতেকীসোন্দা জাহাজী কল এইভাগেদি ভালেমান জাতৰ কল আছে চবতকৈয়ে বেছি লাগতিয়াল কল হ'ল

কেতেকীসোন্দা কলটো এইটো খাই ইমান ভাল লাগে তাৰ দামো আছে ভালেমান এথোকা কলত প্ৰায় আমি তিনি চাৰিশলৈকে পাওঁ জাহাজী কল বহু বিক্ৰী হয় জাহাজী কল সকলোৱে ভাল পায় গতিকে এথোকা জাহাজী কলত চাৰি পাঁচশ টকা দিবলৈ কুণ্ঠাবোধেই নকৰে এইদৰে আমি বহু লাভৱান হওঁ আঠিয়া কলটো আঠিয়া কল বিক্ৰী নহয় কিন্তু বহুত লাগতিয়াল এটা আঠিয়া কলত বোলে হাতীৰ সমান দাম তেনেকে বুলি আমি কিতাপে পত্ৰয়ো পাওঁ মানুহে কোৱা মেলাও শুনো গতিকে আঠিয়া কলটো ইমান মূল্য়ৱান ল'ৰাৰ কাৰণে আঠিয়া কলটো খুৱালে সৰু সৰু ল'ৰা ছোৱালীক বহু কামত আহে আঠিয়া কল এথোকা আঠিয়া কলত প্ৰায় তিনি চাৰিশ টকাই আমি পাওঁ গতিকে কলটোৱেই আমাৰ ইয়াত সৰ্বশ্ৰেষ্ঠ লাভজনক খেতি

জাহাজী কল খাবলে খুব ভাল আৰু ল'ৰা ছোৱালীয়ে কল ধৰক দেখিলেই খাম খাম কৰে গতিকে কল সকলো ক্ষেত্ৰতে লাগেও কামে সকামেও খা দৰকাৰ গতিকে তাতো বেচি আমি বহু উপাৰ্জন কৰিব পাৰোঁ এইদৰে কল খেতিটো কৰিলে ভাল হয় এজোপা কল ৰুলে এবছৰত ভাল ফল পোৱা যায় এহাত এমুঠন দিবা পোত তেতিয়াহে কলৰ দেখিবা গোট সাৰ জাৱৰ দি এহাত এমুঠন তেনেকে মানে গাঁত খান্দি পুতি কলজোপা যদি আমি আপডাল কৰোঁ সেই কলজোপাই আমাক বহু লাভৱান কৰিব তেনেকে চেনী কলত আমি যদি সাৰ জাৱৰ দিওঁ তাতো আমাৰ বহু লাভজনক হয় আৰু সকাম পূজা পাতল এইবিলাকত সকলো কল ধৰ সকলো ক্ষেত্ৰতে কলৰ প্ৰয়োজন থাকে সেয়েহে আমি কল ৰোৱাটো আৱশ্য়ক বুলি ভাবোঁ কৃষ্ণ